বৰ্তমান যদি আমি অসমীয়া ভাষাটো যদি চাবলৈ যাওঁ তেনেহ'লে এটা সংকটপূৰ্ণ যুগ আহিছে বুলি অসমীয়া ভাষালৈ আমি ক'ব পাৰোঁ কাৰণ বৰ্তমান সময়ত অভিভাৱকসকলে কেৱল নিজৰ শিক্ষাৰ্থীজনক বা নিজৰ সন্তানটিক কেৱল ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ পঠিয়ায় আৰু তেওঁলোকে অসমীয়া অসমীয়াৰ মাধ্যমটোৰ প্ৰতি তেওঁলোকে অনীহা অনীহা প্ৰদৰ্শন কৰে লগতে তেওঁলোকে ভাষাটোৰ প্ৰতিও অনীহা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে ভাবে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলে আৰু ইংৰাজী শুদ্ধকৈ আৰু সলসলীয়াকৈ ক'ব পাৰিলেই এজন ব্যক্তি ভাল ব্যক্তিত্বৰ অধিকাৰী হয় বুলি তেওঁলোকৰ এটা ভুল ধাৰণা গঢ়া বৰ্তমান আমি দেখিবলৈ পাইছোঁ এই পৰিস্থিতিত অসমীয়া ভাষাটো ভৱিষ্যতলৈ প্ৰচাৰ আৰু সংৰক্ষণ কৰাটো খুব এটা জটিল বিষয় হিচাপে পৰিগণিত হৈছে যিহেতু অসমীয়াভাষী মানুহৰ সংখ্যা বিশ্বৰ আনভাষী মানুহৰ সংখ্যাতকৈ যথেষ্ট কম অসম এখন ৰাজ্য আৰু ইয়াৰ অন্তৰ্গত যিমানখিনি মানুহ আছে সেই মানুহখিনিয়েহে কেৱল অসমীয়া ভাষা ক'ব পাৰে বা লিখিব পাৰে কিন্তু তাৰপিছতো আমাৰ অসমত বসবাস কৰা বৰ্তমান সময়ত প্ৰায়খিনি মানুহেই ইংৰাজী ভাষাটো বেছিকৈ ব্যৱহাৰ কৰা বা হিন্দী ভাষাটো বেছিকৈ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে নিজৰ মাতৃভাষাটোৰ প্ৰতি যি অৱহেলাৰ ভাব পোষণ কৰিছে সেই অৱহেলাৰ ভাবটোৱে বৰ্তমান অসমীয়া ভাষাটোক বেছি সংকটৰ মুখলৈ ঠেলি দিয়া আমি দেখিবলৈ পাইছোঁ খুব সোনকালে যদি আমি অসমীয়া ভাষাটোৰ হৈ অসমীয়া ভাষাৰ অস্তিত্ব আৰু স্বকীয়তা বজাই ৰাখিবৰ কাৰণে যদি যৎপৰোনাস্তি চেষ্টা নকৰোঁ আৰু আমাৰ নিজৰ সন্তানসকলক বা আমাৰ ভাইটি ভণ্টি বা আন আন আমাতকৈ নৱপ্ৰজন্মক যদি আমি উচিত শিক্ষা দিব নোৱাৰোঁ বা অসমীয়া ভাষাটো যদি শুদ্ধকৈ ক'বলৈ পঢ়িবলৈ আৰু লিখিবলৈ যদি আমি নিশিকাওঁ তেনেহ'লে এই ভাষাটো এটা মৃতভাষা হিচাপে এটা সময়ত পৰিগণিত হ'ব আৰু সেই মৃতভাষাটো যেনেকৈ বৰ্তমান সংস্কৃত ভাষাটো এটা মৃত ভাষালৈ পৰিণত হৈছে ঠিক তেনেকৈ অসমীয়া ভাষাটো হয়তো মৃত ভাষালৈ পৰিণত হ'বলৈ বৰ বেছি দিন নালাগিব সেইকাৰণে আমি প্ৰত্যেকেই অসমীয়া ভাষাটো প্ৰতি সজাগ আৰু সচেতন হ'ব লাগিব আমি অন্যভাষা যি ধৰণে বা যেনেকৈ নকওঁ কিয় কিন্তু অসমীয়া ভাষাটো আমি শুদ্ধ ৰূপত আমি ক'বলৈ শিকিব লাগিব আৰু নৱপ্ৰজন্মকো আমি অসমীয়া ভাষাটো যাতে শুদ্ধভাৱে কয় শুদ্ধভাৱে উচ্চাৰণ কৰে শুদ্ধভাৱে লিখিব পাৰে আৰু তেওঁলোকে যাতে ভৱিষ্যতলৈ সংৰক্ষণ কৰিব পাৰে ভাষাটো তাৰকাৰণে আমি বিভিন্ন প্ৰচেষ্টা ল'ব লাগে আৰু যদিহে আমি বা আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোকে যদি মাতৃভাষাৰ মাধ্যমেৰে যদি শিক্ষা লাভ নকৰে অন্যভাষাৰ মাধ্যমেৰে যদি শিক্ষা লাভ নকৰে কৰে তেনেহ'লে তেওঁলোকে ভাষাটো শুদ্ধভাৱে আয়ত্ব কৰিব নোৱাৰিব আৰু শুদ্ধভাৱে যেতিয়া তেওঁলোকে আয়ত্ব কৰিব নোৱাৰিব তেতিয়া তেওঁলোকে অসমীয়া ভাষাত নিজৰ মনৰ ভাব প্ৰকাশ কৰাত অসুবিধা পাব আৰু মনৰ ভাব প্ৰকাশ কৰাত অসুবিধা পোৱাৰ লগে লগে তেওঁলোকৰ এটা অসুবিধা আহিব যে তেওঁলোকৰ সৃজনীশীল প্ৰতিভাটো তেওঁলোকে বিকাশ কৰিব নোৱাৰিব আৰু অসমীয়া ভাষাটো ভৱিষ্যতলৈ সংৰক্ষণ আৰু প্ৰচাৰ কৰিবলৈ আমি যদি অ প্ৰধান এটা উৎস চাওঁ মানে কিহৰ দ্বাৰা আমি সংৰক্ষণ কৰিব পাৰোঁ তেনেহ'লে আমি প্ৰথমতেই ক'ব লাগিব গ্ৰন্থ বা পুথিৰ সহায়ত আমি ভৱিষ্যতলৈ অসমীয়া ভাষাটো সংৰক্ষণ কৰিব পাৰোঁ আৰু প্ৰচাৰ কৰিব পাৰোঁ এতিয়া সংৰক্ষণ কৰিবলৈ হ'লে আমি পুথিৰ জৰিয়তে এতিয়া বৰ্তমান সময়ত আমি অতীতত বিভিন্নজন লেখকে ৰচনা কৰা বিভিন্ন পুথি আমি পঢ়িবলৈ পাইছোঁ আৰু সেইসমূহৰ দ্বাৰাই আমাৰ অসমীয়া ভাষাটো যে এটা সময়ত খুব চহকী ভাষাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত যে চহকী আছিল সেই কথাটো আমি অনুভৱ কৰিব পাৰোঁ এতিয়া বৰ্তমান প্ৰজন্ময়ো তেনেকৈ নিজৰ সৃজনী প্ৰতিভা বৃদ্ধি কৰি কিতাপ পত্ৰ আদি যেতিয়া লিখা মেলা কৰিবলৈ আৰম্ভ কৰিব তেতিয়াহে সেই কিতাপৰ জৰিয়তে বা গ্ৰন্থৰ জৰিয়তে আমি ভাষাটো ভৱিষ্যত প্ৰজন্মলৈ সংৰক্ষণ কৰিব পাৰিম আৰু পিছৰ প্ৰজন্মই এই ভাষাটোত বিভিন্ন পুথি পঢ়িব পাৰিব আৰু পুথি তেতিয়াহে ৰচনা কৰিব পাৰিব যেতিয়া সৃজনীশীল প্ৰতিভাৰ বিকাশ সাধন হ'ব সেইকাৰণে বিদ্যালয়ত বা পিতৃ মাতৃ অভিভাৱক নতুবা জ্যেষ্ঠজনে বৰ্তমান নৱপ্ৰজন্মক অসমীয়া ভাষাত লিখা পঢ়া আদি কামবোৰ কৰিবলৈ দিব পাৰে আৰু তেওঁলোকৰ সৃজনী প্ৰতিভাৰ বৃদ্ধিৰ কাৰণে তেওঁলোকক প্ৰতিদিনাই কবিতা পাঠ কৰা গল্প গল্প পঢ়া আৰু নিজে কবিতা গল্প প্ৰবন্ধ আদি ৰচনা কৰিবলৈ তেওঁলোকক উৎসাহী কৰিব লাগে তেতিয়া তেওঁলোকে কবিতা গল্প আদি ৰচনাৰ যোগেদি কি কৰিব পাৰিব কিতাপ ৰচনা কৰিব পাৰিব পিছত আৰু সেই কিতাপবোৰ সংৰক্ষণ কৰি আমি ভৱিষ্যতলৈ থ'ব পাৰিম তেতিয়াই কি হ'ব আমাৰ অসমীয়া ভাষাৰ স্বকীয়তাটো ৰৈ যাব আৰু অসমীয়া বুলি যে এটা স্বতন্ত্ৰ ভাষা আছিলে চহকী ভাষা আছিলে আৰু ইয়াৰ যে বিভিন্ন ধৰ ইয়াৰ এই ভাষাত বিভিন্ন ধৰণৰ সাহিত্য যে সৃষ্টি হৈছিলে সেই কথাটো আমাৰ ভৱিষ্যত প্ৰজন্মই জানিব পাৰিব আৰু তেতিয়াহে আমাৰ অসমীয়া ভাষাটো ভৱিষ্যতলৈ প্ৰচাৰ হ'ব আৰু সংৰক্ষণ হ'ব বুলি ক'ব পাৰি অনথ্যা আমাৰ ভাষাটোৱে খুব সোনকালে মৃতভাষা ৰূপে স্বীকৃত হ'ব সেইকাৰণে অভিভাৱকসকলে পদক্ষেপ লোৱাৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা বা বিদ্যালয় বিদ্যালয় এইটো নিশ্চিত কৰিব লাগে যে তেওঁলোকক সৰুৰে পৰা মাতৃভাষা মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰিব লাগে যে যাতে তেওঁলোকৰ সৃজনী প্ৰতিভা বৃদ্ধি হয়